হয় হয় কোৱা আছোঁ এনে তুমি শুনিছোঁ কালি বোলে মুভি চাবলৈ আহিছিলা আমাৰ ইয়াত কেনেকুৱা পালা চাই হয় হয় ময়ো গৈছিলোঁ ময়ো ভালে লাগিলে য়েছ কমফৰ্টেবল তুমি কেনেকুৱা পালা পিছে পইচা ৱসুল খানাও ভাল পায় ন মুভিখন ভাল আছিলেনে

এক্টিঙো ভাল কৰিছে তুমিতো বিগেষ্ট ফেন হয় তেওঁৰ

তাতে চাহ তাহ খালানে খালোঁ খালোঁ প্ৰাইছ আমাৰ তোমাৰ ওৱান ফিফটিৰ পৰা ষ্টাৰ্ট হয় ঠিকেই আৰু মানে হ'ল চাই কিনে

হয় হয় নেক্সট মুভি চোৱা প্লেনিং আহিবা এবাৰ লগতে চাম পাৰিলে ন

তাকে ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে